গ্ৰাহকে কেনেকৈ সুৰক্ষামূলক আৰু নৈতিক হাঁহ কুকুৰা পালনৰ সমৰ্থন কৰিব পাৰে বৰ্তমান গ্ৰাহকে আমাক মানে আমাৰপৰা যেতিয়া হাঁহ কুকুৰা কিনি লৈ যায় তেতিয়া আমাক ভাল ভালকৈয়ে আমাক ধৰি লওক মানে পৰামৰ্শও দি যায় আৰু কয় যে আপুনি ইমান ধুনীয়াকৈ হাঁহ কুকুৰা পালন কৰিছে আমি কিনিবলৈ পাইছোঁ এইটো কাৰণে আমি বহুত ভাগ্যৱান বুলি ভাবিছোঁ ইংগীত স্থানীয় উৎসৱৰপৰা অহা জৈৱিক আৰু ফ্ৰী ৰেঞ্জ পশুজাত সামগ্ৰ্ৰী বাছনি কৰা সৰু কৌশলৰ সহায় কৰা ইত্যাদি আমাক ধৰি লওক আমি স্থানীয় উৎসৱৰপৰা স্থানীয় কেতিয়াবা ধৰি লওক আমাৰ বজাৰ হয় আৰু উৎসৱ তেনেকৈ উৎসৱ বুলি ক'লে কি বুলি ক'ম ভাবিবপৰা নাই মানে এই উৎসৱ হ'লে আমাৰ পশুজাত সামগ্ৰী বাছনি কৰা হয় ছাগলী হাঁহ কুকুৰা আৰু কৃষকসকলেও আমাক সহায় কৰে সহায় কেনেকৈ কেনেকৈ ধৰণৰ কৰে কৃষকসকলে ধৰি লওক আমাক আমি যদি কওঁ যে মোৰ হাঁহখিনি দানাখিনি খোৱাব লাগে দিয়ে অলপ ধান দিয়কচোন বুলি ক'লে আমাৰপৰা ধন ল'লে হ'লেও ধান তুহঁগুৰি এইবিলাক আমাক গোটাই দিয়ে চৰকাৰী আঁচনিৰপৰা আমি ধৰি লওক এই আহিলে মানে আমি কিবাকিবি আঁচনিৰপৰা দুই এটা সহায় পাওঁ পাওঁ কাৰণেই আমি এইবিলাক কৰিব পাৰি আছোঁ এই আমাৰ এই বৃত্তিৰ প্ৰতি লক্ষ্য ৰাখি কোনো আঁচনি আছেনে আমাৰ ধৰি লওক তেনেকৈ আঁচনি আছে আমি হাঁহ কুকুৰা এখন ধুনীয়াকৈ বজাৰ ওচৰতে আমাৰ বজাৰ আছে বজাৰলৈ নিব পাৰোঁ নিব বজাৰত বিক্ৰী কৰি আমি পইচা পাতি লৈ ধৰি লওক হাঁহখিনি বেছি আমি আকৌ আকৌ ছাগলী দুজনী কিনিব পাৰোঁ তেনেকৈ ধৰি লওক লক্ষ্য আপোনাৰ কেনেকুৱা কি পৰামৰ্শ আছে যিয়ে এই বৃত্তিটোক অধিক ভাল আৰু সহজ কৰি তুলিব এই আমাৰ ধৰি লওক হাঁহ কুকুৰা পোহা এনেকুৱাই এনেকুৱা আঁচনি আছে বজাৰে বজাৰে যদি আমি হাঁহ কুকুৰাবিলাক বেচি বেচি কিনি অধিক পইচা লাভৱান হ'ব পাৰোঁ তেতিয়া আমি ধৰি লওক আকৌ ছাগলী গৰু এইবিলাকৰ কথা আমি চিন্তা কৰিব পাৰোঁ তেতিয়া আমি ওচৰতে বজাৰ পালে মানে হাঁহ হাঁহৰ এতিয়া বৰ্তমান হাঁহৰ মূল্য বহুত বেছি হৈছে যেতিয়া এতিয়া আমি মাঘৰ মাঘৰ বিহুটো আহি আছে আমাৰ বৰ্তমান সেই মাঘৰ বিহু আহাৰ লগে লগে আমি হাঁহ হাঁহ কুকুৰাতকৈয়ো আমি হাঁহৰ বেছি পইচা ইনকম কৰিব পাৰোঁ এটা এটা হাঁহৰ মতা হাঁহৰ দাম আমি সাতশ টকাকৈ পাওঁ আৰু মাইকী হাঁহত আমি ছশ টকাকৈ পাওঁ আমাৰ যিটো মাঘৰ বিহু আহে আমাৰ অসমীয়াসকলে মাঘৰ পথাৰত ভেলাঘৰ সাজি মেজি ভোজ খায় তাত আমাৰ হাঁহ হাঁহ আমাৰ লাগেই গতিকে তেনেকৈ আমাৰ ওচৰ চুবুৰীয়া কেইবাখনো গাঁও আছে সেই গাঁৱৰ মানে গৰখীয়া ল'ৰাসকলে আহি মোৰপৰা প্ৰায় দহ বাৰটা হাঁহ লৈ যায় কিছুমানে দহ বাৰটা কিছুমানে বিছটা তেনেকৈ কৰি বৰ্তমান মই তেওঁ তেওঁলোকক কেতিয়াবা সস্তাটো দিব পাৰোঁ সস্তাটো কেতিয়াবা মৰম চেনেহ থাকিলে অলপ কম ৰেটটো কম লয়ো মই বিক্ৰী কৰি আছোঁ এই চৰকাৰী এই আঁচনিৰপৰা আমি বছৰেকৰ মূৰত কেতিয়াবা পশু হাঁহ কুকুৰা হাঁহ আমাৰ ব্লক ব্লকলৈ আহে তেতিয়া আমি আমি যদি কেতিয়াবা সেই মিটিঙত কেতিয়াবা থাকোঁ আমাৰপৰা হাঁহ কুকুৰা পালন কৰা মানুহ বিলাক কোন বুলি ক'লে আমি উঠোঁ তেতিয়া আমাক ধৰি লওক সেইফালৰপৰা কিবা এটা হাঁহ কুকুৰা পোৱালি আহিলে মানে আমাক কেতিয়াবা দহ পোন্ধৰটা বিছটা এনেকৈ কৰি আমাক হাঁহ পোৱালি দি যায় কিন্তু যিকেইটা হাঁহ পোৱালি যে আমাক বিতৰণ কৰে সেইবিলাক হাঁহ পোৱালি তুলিবলৈ বহুত কষ্ট হয় ভাল যদি ভালকৈ তেওঁলোকক পোহপাল দিব নোৱাৰোঁ সোনকালে মৰি যায় সিহঁতি সেইটো কাৰণে আমাৰ কেতিয়াবা খুব দুখ লাগে তেনেকৈ সহায় চৰকাৰী আঁচনিৰপৰা পোৱা হাঁহ হাঁহ হাঁহ পোৱালিবিলাক অকণমান তুলিবলৈ আহোঁতে আহোঁতে হয়তো গাড়ীত বহুত দিন লাগে যায় নে তুলিবলৈ বহুত কষ্ট লাগে সেইটো কাৰণে আমাৰ সেই ঘৰতে উমনি দি যিবিলাক হাঁহ পোৱালি ওলায় সেইবোৰ আমাৰ খুব সোনকালে টপটপকৈ ডাঙৰ হৈ উঠে